মই বাহিৰলৈ ফুৰিবলৈ গ'লে বেছিদিনৰ কাৰণে ঘৰত মোৰ কাম কৰা মানুহ থাকে সেই মানুহবিলাকে মানুহ ছোৱালী এজনী ল'ৰা এটা থাকে সিহঁতকে মই গছ গছনিবোৰ আৰু ফুলৰ বাগিচা আল হেৰি কৰিবৰ কাৰণে চাই থাকিব দিওঁ কাৰণ কিয় সিহঁতে দায়িত্ব দি যাওঁ সিহঁতে মই যেতিয়ালৈকে নাহোঁ তেতিয়ালৈকে যাতে মোৰ বাগিচাখন গছ গছনিবোৰ যাতে তেওঁলোকে পানী দিয়ে সাৰ পানী দি যাতে সযতনে ৰাখে তাৰ কাৰণে মই আগতীয়াকৈ সিহঁতক পৰামৰ্শ দি থৈ যাওঁ আৰু সিহঁতক সন্ধিয়া হ'লে পানী দিব দিওঁ আৰু ৰাতিপুৱা হ'লে পানী দিয়াওঁ আৰু ফোনৰ ফোনৰ যোগাযোগ কৰি মই সোধোঁ যে তোমালোকে ভালকৈ বাগিচাখন ৰাখিছা নে নাই সেই বাগিচাখন যাতে কোনো এটা অনিষ্ট নহয় মই যেতিয়ালৈকে ঘুৰি নাযাওঁ তেতিয়ালৈকে যাতে অনিষ্ট নহয় গৰুৱে যাতে ফুল বা গছ গছনি কেতিয়াও খাব নোৱাৰে তাৰ কাৰণে অলপ সতৰ্ক থাকিবা কৈ তেওঁলোকক মই শিকাই বুজাই দিওঁ বা মই ফোনৰ যোগাযোগ কৰিও মই তেওঁলোকক সোধোঁ যে বাগিচাখন ভালে আছেনে নাই বা তোমালোকে ভালকৈ ৰাখিছানে নাই সেই বাগিচাখন যাতে ফুল এজোপাও ক্ষতি নহয় বা গছ এজোপাও ক্ষতি নহয় তাৰ বাবে তোমালোকে সতৰ্ক হৈ থাকিবা গতিকে মই সিহঁতক আগতীয়াকৈ মই সতৰ্ক কৰি দিওঁ যাতে মই যেতিয়ালৈকে ঘূৰি নাহোঁ তেতিয়ালৈকে যাতে গছ গছৰ ডাল পাত যাতে কোনো এটা অনিষ্ট নহয় আৰু সিহঁতক যাতে সময়মতে পানী দিয়ে সময়মতে যাতে সাৰ পানী দি সিহঁতক সযতনে ৰাখা সেইবাবে তোমালোকক মই হেৰি কৰি ৰাখিছোঁ গতিকে তোমালোকে বাগিচাখনৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিবা আৰু সেই বাগিচা গুৰুত্ব দিলে দি গছ গছনিক গুৰুত্ব দিলেহে তোমালোকে পাছলৈ ভাল ফল পাবা গছে আমাক জীৱন দান দিয়ে গছৰ গছে আমাক বহুত উপকাৰ কৰে কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ অক্সিজেন পোৱা বাহিৰেও গছে আমাক ছাঁ দিয়ে ছাঁত আমি বহুত টান ৰ'দ দিলে আমি সেই ছাঁত জীয়াই আমি অলপ আৰাম কৰোঁ গতিকে আমি গছ গছনি বা বাগিচা ফুলনি বাৰী সযতনে ৰাখিব লাগে সেই সযতনটো থাকিলেহে মানুহে জীৱনত উন্নতি কৰিব পাৰে কাৰণ ফুল যিবিলাক মানুহে ভাল নাপায় সেইবিলাক মানুহৰ কোনো মূল্য নাই ফুল যিবিলাক মানুহে ফুল ভাল পায় সেইবিলাক মানুহৰ জীৱনৰ বহুত উন্নতি কৰে উন্নতি হ'ব পাৰে কাৰণ ফুলে মানুহক বহুত মনত আনন্দিত এটা আনে ফুল দেখিলে ফুলৰ বাগিচা দেখিলে মানুহৰ মন আনন্দ লাগে সেই আনন্দত মানুহৰ আনন্দটো উপভোগ কৰিব লাগে ফুলে মানুহৰ মনবিলাক জিলিকাই তুলে গতিকে ফুল বাগিচা বা অন্যান্য শাক পাচলিৰ বাগিচাবিলাক মানুহৰ মানুহে বহুত সযতনে ৰাখিব লাগে কাৰণ শাক পাচলি নহ'লে মানুহে ৰান্ধি খাব নোৱাৰে কাৰণ শাক পাচলিত ভালকে সযতনে ক'লে হেৰি ক'লে হেৰি দিলেহে সাৰ পানী দিলেহে গছ গছনিবোৰ বা শাক পাচলিবিলাক বহুত ধুনীয়া পাতেৰে হেৰি হ'ব পাৰে গতিকে সেই পাতবিলাক ডাঙৰ হ'লে ডাঙৰ ডাঙৰ পাতেৰে যেতিয়া হ'ব তেতিয়া পাত এটা ছিগিও মানুহে আনকি খাব পাৰে গতিকে গছজোপা সযতনে ৰখাটো তোমালোকৰ দায়িত্ব গতিকে তোমালোকে যি কামেই নাথাকা গতিকে সেই ফুলজোপা যাতে তোমালোকে দায়িত্ব লোৱা বা বাগিচাখন দায়িত্ব ভালকৈ ৰাখিবা গতিকে তাৰ বাবে তোমালোকক মই সতৰ্ক কৰি দিছোঁ